অঁ বাইদেউ এই ঘৰতে পায় অঁ আপুনি অঁ এই কথা এটা লৈ ফোন কৰিলোঁ এই আমাৰ এতিয়া ডিচেম্বৰো পাইছেহিয়ে ল'ৰা ছোৱালীখিনিৰ হেৰিও শেষ হৈছে পৰীক্ষা চৰিক্ষা শেষ হৈছে একেই ফুৰাবলৈ নিও বুলি ভাবিছিলোঁ এইফালে তাকে বোলো সোধো আপোনাৰ দৃষ্টিত এনেই ক'লে গ'লে ভাল হ'ব অঁ চৰাইদেউ নহ্ তাকেই চৰাইদেউলৈ নিলে ভাল হ'ব তাত কাৰণ বহুত শিকিবলগীয়া আছে নতুন নতুন জেগাও দেখিব আকৌ নগা পাহাৰৰ ওচৰতে আছেতো অঁ তালে নিলে ভাল হ'ব আকৌ তাকে কিমানকৈ তুলিলে ভাল হ'ব ইয়াৰ পৰাতো আপোনাৰ কিমান পঁচপন্ন কিলোমিটাৰমান হয় চাগে বাছ আমাৰ ল'ৰা ছোৱালী আছে কেইটা যে কিমান এইফালে পঁয়ত্ৰিছটা নহ্ এখন বাছ ল'লেই হৈ যাব ধুনীয়াকৈ আল্ট্ৰা বাছ এখন অঁ অঁ বাকী

তাকে এতিয়া আমাৰ ফাণ্ড কিমান আহে বা এতিয়া কাৰণ বাৰ

বাকী আলোচনা কৰিব লাগিব হেড ছাৰৰ লগত তাকে এতিয়া ইমান ছয়ত্ৰিছজনকৈ ষ্টুডেণ্ট আকৌ ইমান ৰিক্সটো নিব নোৱাৰিতো

অঁ ৰুণা বাইদেউ নহ্ অলপ ভাল পাব ল'ৰা ছোৱালীবোৰে তেওঁক অঁ

অলপ চকু তকু দিব পাৰিব কাৰণ আম আমি আমাৰ দুজনতো আমি অলপ বেলেগ কামত ব্য়স্ত থাকিম ক'ৰ পাছ বনোৱা কি বনোৱা তাকেইতো

অঁ পাতিব লাগিব পাই বাকী টিকেটনো তাত পঁচিছ টকাকৈ লয় ছাগে পাৰ পাৰ্চন অঁ আমাৰ সিহঁতৰ আই ডি কাৰ্ড দিয়া হ'লনে জানো অঁ ত' আই ডি কাৰ্ড থাকিলে অলপ কম বেছ কৰিব চাগে তেওঁলোকে খোৱা খৰচটো

এনেই খোৱা বোৱা কি দিম বুলি ভাবিছে বাৰু

সেইটো ভালেই হ'ব অলপ হেল্ডি হ'ব

তাকে কিমাননো খাব এ সৰু সৰু ল'ৰা ছোৱালীহে অঁ

অঁ বা অঁ তাকে এই ব্ৰেকফাষ্টটো কিবা এটা দিব লাগিব এনেকৈ

এই কণী এটাই আৰু কিবা ব্ৰেড টাইপৰ ব্ৰেড টাইপৰ কিবা ডাঙৰ নিমকিতো অঁ পানী বটল এটাৰ লগত

ছয়ত্ৰিছটা ল'ৰা ছোৱালী কাৰণে খুব বেছি আপোনাৰ এটাত যদি ত্ৰিছ টকাকৈ খৰচ হয় ত্ৰিছকৈ এইফালে ছয়ত্ৰিছত ধৰি লওক এহেজাৰ টকা এটা খ্ৰীষ্টমাছটো গৈ লওক জানুৱাৰী ফাৰ্ষ্ট উইকমানত নোৱাৰি নোৱাৰি কাৰণ গাৰ্জেনেও দি দিবলৈ ইচ্ছা নকৰিব

অঁতো তাতে আৰু বাছৰ ড্ৰাইভাৰহে কিবা চ চলন দিয়ে ঠিকনা নাই

নহ'লে মাৰ খাই মৰিব লাগিব কিবা হ'বলৈ হ'লে পইচা থাকিলে নিব লাগিব

কাৰণ ভুলটো লাষ্টত আমাৰহে হয়গৈ

অঁ অঁ বাকী ইউনিফৰ্মতে নিলে ভাল হ'ব ছাগে তাহাঁতক নহ'লে আকৌ ক'ত ক'ত যাবগৈ ঠিকনা নাই

বাক বাকী খালি ব বজাৰটো আপুনি কৰিব কাৰণ আপোনালোকৰ ঘৰতে দোকান আছে আপোনালোকৰ পাৰিব

শাক পাচলিটো বাৰু মইয়ে হেৰি কৰি দিম বজাৰটো কৰি আনিম কটা বছা অঁ হৈ যাব

হে পাইছোঁ পাইছোঁ

তাকেই পাৰ্মিশ্য়ন চাৰ্মিশন বাৰু মই ওলিয়াম আপুনি লিষ্টখন যোগাৰ কৰিব বাকী হেৰি আপুনি অলপ ল'ৰা ছোৱালীখিনি সেইখিনিক বুজাই দিব

বাকী আপোনাৰ সেইখিনি বাৰু মই চাম বাকীখিনি টিকেটৰ পৰা আদি কৰি অঁ চাব যোৱাখিনি বাকীটো দৰকাৰ নাইয়ে সেইখিনিকে আৰু তেতিয়াহ'লে হ'ব দিয়ক বাকী আছে নহয় মাইনাকেইটা ঘৰতে অঁ ঠিক আছে বাৰু হ'ব